মই বহুত সুখী মই মিশ্ব'ত অৰ্ডাৰ দিছিলোঁ এটা কূৰ্তি যোনটো মই বহুত কম দামত পাইছোঁ আৰু মই অৰ্ডাৰ দি পেনে যেতিয়া পালোঁ প্ৰডাক্টটো বহুত সুখী হ'লোঁ আৰু যেতিয়া মই তাৰ শ্বাইনটো দেখিলোঁ আৰু যেতিয়া মই পিন্ধিলোঁ ইভেন গৰজিয়াচ বহুত গৰজিয়াচ লাগিছিল আৰু মোৰ লগৰ বিলাকেও বহুত ধুনীয়া ধুনীয়া বুলি কৈছে আৰু মানে মই ফটো তুলি পেনে মোৰ নিজকে এটা ভাল লাগি গ'ল আৰু এইটো চাইপিনে মোৰ বহুত ভাল এক্সপেৰিয়েন্স আছিল এইটো কূৰ্তি মোৰ এতিয়ালৈকে আছে আৰু মই সদায় যেতিয়া ভাল এটা অকেজন আহে মই পিন্ধোঁ আৰু সবেই ভাল বুলি কয় সেইটোৱে আৰু